হেল্ল' অঁ এইটো আসাম ইলেক্ট্ৰনিক নেকি অঁ মোৰ ফেন এটা লৈছিল এসপ্তাহ আগতে অঁ এইটো বেয়া হৈ আছে কেনেকে বেয়া হ'ল বা অঁ এনেকুৱা হ'লে কেনেকুৱা হ'ব মই আৰু বেলেগ কিবা ল'ম বুলি ভাবিছিলোঁ অঁ নহ'লে অঁ মই কিন্তু পইচা ঘূৰাই আনিম নহ'লে কিবা এটা আনিম তাৰ বাবত অঁ হ'ব অঁ মই যাম কেইদিনত অঁ হ'ব